হেল্ল' দীপ এজেঞ্চী হয়নে আমি কালি আপোনালোকৰ গাড়ী এখন বন্দবস্ত কৰিছিলোঁ শিৱসাগৰ যাবলৈ আপোনালোকৰ ড্রাইভাৰ ল'ৰাটোক ভাইটিটোক ফোন কৰি আছোঁ সি ফোনেই উঠোৱা নাই সি সম্ভৱ শুৱেই উঠা নাই নেকি আপোনালোকে তাক কিবা এটা ব্যৱস্থা কৰি খবৰ কৰকচোন আমাৰ ইয়াতে গোটেই ৰাইজসকল ৰখি আছে গাড়ীত যাবলৈ আৰু নহ'লে এতিয়া আমি তিনিটা বজাৰ পৰা ফোন মাৰি আছোঁ নহ'লে আমাৰ গৈ পাওঁতে দেৰি হ'ব নহয় কিবা এটা ব্যৱস্থা কৰি দিয়কচোন